অসমীয়া ভাষাটোৱে মোৰ সংস্কৃতি আৰু পৰিচয় বহুত ভালদৰে প্ৰভাৱিত কৰিছে অসমীয়া ভাষাটো অতি ধুনীয়া ভাষা অতি সৰল ভাষা অসমীয়া ভাষাটো শিকিবলৈ বেছি সময় নালাগে আৰু অতি মৰমৰ মাত আছে তাত অসমীয়া ভাষাটো যাতে হেৰাই নাযাওক তাৰবাবে আমি যিমান পাৰোঁ আমি নিজৰ ভাষাটি ব্যৱহাৰ কৰিব লাগে আৰু সেয়া মোৰ বক্তব্য